ভাৰতীয় পৰিবহণ ব্যৱস্থাটো একেবাৰেই ন্য়ূনতম পৰিবহণ ব্যৱস্থাটো ভাল বুলি ক'ব নোৱাৰি সাধাৰণতে দেশত মানুহে বাছ ট্ৰেইন নতুবা চাৰিচকীয়া আৰু দুচকীয়া বাহনত মানুহে ঘূৰা ফুৰা কৰে ভ্ৰমণ কৰোঁতে ভাৰতীয় মানুহে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় এনেবিলাকত ভ্ৰমণ কৰোঁতে নিৰ্দিষ্ট স্থানৰ পৰা নিৰ্দিষ্ট স্থানলৈ সময়মতে গৈ পোৱা নাযায় নতুবা কেতিয়াবা যান বাহনবিলাকৰ চলাচল চলা বন্ধ থকা এনেবিলাকৰ বাবে ভ্ৰমণত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় ইয়াক উন্নত কৰিবলৈ হ'লে ৰাস্তা পদূলিবিলাকক নিৰ্মাণ ভাল হ'ব লাগিব সময়মতে পৰিবহণ বিভাগে যান বাহনবিলাক চলাচল কৰাব লাগিব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা ভাৰতীয় পৰিবহণ ব্যৱস্থাটো উন্নত কৰিব পাৰি